গছ ৰুৱলৈ আমি আচলতে সাৰুৱা মাটি ব্যৱহাৰ কৰোঁ পদিনা এজোপা যদি আমি পদিনা ৰুওঁ তাত অকমান গোবৰ বা পচন সাৰ যদি আমি প্ৰয়োগ কৰোঁ তেনেহ'লে এই পুলিজোপা সুস্থ সৱল হৈ উঠে আৰু প্ৰত্যেক মাটিতে তাৰমানে কিছুমান সাৰ কম থাকে আমি অন্ততঃ পচন সাৰটো যদি আমি মানে উৎপন্ন কৰি মানে তাত হেৰি দিওঁ তেতিয়াহ'লে গছজোপা মানে সৱল হৈ উঠে আৰু তেনে এতিয়া হেৰি কি বুলি কয় ব্ৰাক্ষ্মী শাক ব্ৰাক্ষ্মী শাকটোও ভাল আমি অন্ততঃ যিকোনো আমি মানে গছৰ পুলি এটা ৰুৱ গ'লে বা শাক পাচলি খেতি কৰিবলৈ গ'লে আমি মানে সাৰ প্ৰয়োগ কৰিব লাগে আমি আমাৰ বিশেষকে আমাৰ গাঁৱৰ মানুহখিনিয়ে আমাৰ মানে পচন সাৰটো মানে বেছি উৎকৃষ্ট কাৰণ ধানৰ খেতি কৰিবলৈ গ'লেও পচন সাৰটো ব্যৱহাৰ কৰিলে ভাল হয় আমি খাৰ কণ কলৰ খাৰ আমি খাওঁ আৰু সেইটো স্বাস্থ্য় কাৰণেও কিছু উন্নত প্ৰত্যেকটো প্ৰত্যেকটো মানে গছপুলি বা যিকোনো শাক পাচলিয়ে হওক বা অন্য হেৰিয়ে হওক তাত যদি আমি নিজে যদি পচন পচন সাৰ আমি উৎপন্ন কৰি নিজে যদি ব্যৱহাৰ কৰোঁ সেইজোপা গছৰো তাৰমানে এই স্বাস্থ্য় চেহেৰাও সৱল হৈ উঠে আৰু মানে গছজোপাও উৎকৃষ্ট হয় আৰু ফল মূলো তাত মানে অধিক মানে পাব পাৰি গতিকে আজিকালি সকলো ক্ষেত্ৰতে আমি সাৰ প্ৰয়োগ কৰিবই লাগে কাৰণ এতিয়া বতৰৰ বতৰৰ কিছুমান সলনি হয় বতৰৰ কাৰণে কিছুমান শাক পাচলিয়ে হওক বা অন্য গছ গছনিয়েই হওক মানে জীৱ হৈ নুঠে গতিকে আমি যিকোনো ক্ষেত্ৰতে আমি মানে সাৰ প্ৰয়োগ কৰিবই লাগে